মই প্ৰণৱ বৰা মই ঊনৈছশ তিৰাশী চনত জন্মগ্ৰহণ কৰিছিলোঁ তাৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰি দুই হাজাৰ ছয় চনত বি এ পাছ কৰিলোঁ তাৰ পৰা কণ্টেকচুৱেল যিকোনো জৱ কৰি আছিলোঁ তাৰ পৰা বৰ্তমান সময়ত এতিয়া ই ৰিক্সা চলাই আছো তাৰ পিছত আমাৰ মাইনা এটা মাইনাটো স্কুল দিয়াৰ বয়স হোৱা নাই বাৰু বাকী দৈনিক ই ৰিক্সাৰ ওপৰতে ভিত্তি কৰি চলি আছো আৰু খাই আছো তেনেকৈ বুলিয়ে ক'ব লাগিব আৰু বাকী থকা চলা মিলা ইমান অসুবিধা পোৱা নাই আৰু এনেকেই চলিছোঁ আৰু সাধাৰণ মানুহৰ লেখিয়াকৈ আৰুনো কি বহলাই কম আৰু এইটোৱে আৰু মোৰ জীৱনৰ শেষৰ সময়খিনি মাইনাটোৰ ওপৰতে নিৰ্ভৰ কৰিব মাইনাটো যাতে মোৰ লেখিয়া নহওক ভগৱানে সহায় কৰে যেন আৰু তাক পঢ়োৱাৰ প্ৰতি মই গুৰুত্ব দিম বুলি দৃঢ়তাত আছে আৰু তাক যাতে মই আজি এই পঢ়ি শুনি ই ৰিক্সা চলাবলগীয়া হৈছে তাৰ যাতে সেইটো ভগৱানে নকৰাই তাৰ প্ৰতি মই গুৰুত্ব দিম তেনেকৈ বুলি ভাবোঁ আৰু যিটো দিশত সি পিছ পৰে তাক টিউচনেই হওক বা অন্য শৈক্ষিক প্ৰণালীয়ে হওক কিতাপ পত্ৰই হওক অনাৰ ব্যৱস্থা শিক্ষিত নি নিবনুৱা বুলি মই কথাটো এজ এ মই অভিভাৱক সেইটো ভাবোঁ আৰু পৰিয়ালটো এনেকৈ আগবঢ়াই নিবলৈ ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে হে প্ৰভু তুমি মোক সহায় কৰিবা আৰু বাকী অনাগত দিনত কেনেধৰণে ভগৱানে ৰাখিছে নাজানিম আৰু দেউতা মাক যথেষ্ট মৰম চেনেহৰ মাজত আমি ৰাখিছোঁ দেউতাৰ বয়স যথেষ্ট এতিয়া মা ঢু মা ঢুকালে দেউতা প্ৰায় নব্বৈ বছৰমান হৈছে দেউতা আমাৰ লগতে আছে মোৰ ঘৰ বৰুৱা গাঁৱতে